অঁ কওকচোন

অঁ অঁ কিয়বা নাৰ্ভৰ কিবা প্ৰব্লেম আছে নেকি না তুনকা হানচি বা আপুনি ক'বাত অঁ অঁ আপুনি ক'ৰবাত মানে হাতখন মছৰা খাইছে নেকি অঁ অঁ এটা কাম কৰিব মানে গধুৰ বস্তু নাডাংব আৰু একবাৰ আহি কিনে এতিয়া দেখাই যাব মই তাতে ভিজিট কৰিব দিয়ক ঠিক আছে অঁ অঁ আহিব এতে একবাৰ দেখাই যাব